হয় মই উল্কা বা পপীয়া তৰা আকাশৰ পৰা খহি পৰা দেখিছোঁ আৰু সেইটো দেখি মোৰ এনেকুৱা ভাৱ লৈ হৈছিল যে সেইটো আহি পিনে আমাৰ ঘৰৰ চোতালতে পৰিব নেকি আৰু আমি সৰু হৈ আছিলোঁ যেতিয়া সেইটো দেখি আমি ভয় খাইছিলোঁ আৰু আমাৰ ককাক আইতাহঁতে কৈছিলে যে এনেকুৱা বস্তু দেখিলে থুই পেলাব লাগে বোলে তেতিয়া আমি সকলোৱে আমাৰ বাই ভনী সকলোৱে মাটিত থুই পেলাইছিলোঁ আৰু ককা আইতাই কৈছিল যে এইবোৰ দেখিলে কিবা বস্তু বিচাৰে বিচাৰিব পাৰি বুলি হয় আমিও বিচাৰিছিলোঁ আমি বিচাৰিছিলো জোনবাইটো